বাইদেউ নমস্কাৰ মই বৰপেটাৰপৰা কৈছোঁ বৰপেটা মানে সুন্দৰীদিয়া সত্ৰৰ দেৱযানী গায়নে কৈছোঁ আপোনাৰপৰা দুটা কথা জানিব বিচাৰিছিলোঁ বাইদেউ আপোনাৰ সময় আছে হাতত তাৰমানে বিশেষ কাৰণত মানে মাজুলীৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ মাজুলীৰ মানে চাৰিওপাশৰপৰা মানে অলপ মোক তথ্য় লাগে আপোনাক আপোনাৰপৰা জানিব বিচাৰিছোঁ আপুনি যদি অলপ তথ্য় ভালদৰে বুজাই কয়

হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয়

অঁ অঁ অঁ অঁ অঁ ঠিক আছে আপোনাৰ সময় আছে যদি মই আপোনাক লগ কৰিম অঁ ঠিক আছে দিয়ক ঠিক আছে নমস্কাৰ